এক জানুৱাৰী দুহেজাৰ এক দুই জানুৱাৰী দুহেজাৰ এক তিনি জানুৱাৰী দুহেজাৰ এক চাৰি জানুৱাৰী দুহেজাৰ এক পাঁচ জানুৱাৰী দুহেজাৰ এক